মই নাভাবোঁ যে চৰকাৰে খেল খেলৰ বাবে খেল প্ৰচাৰৰ বাবে আৰু অধিক খৰচ বহন বা ধনৰাশি মুকলি কৰি দিব লাগে বুলি ভাবোঁ কাৰণ নভবা নহয় ভাবোঁ কাৰণ চৰকাৰে আমাৰ খেলসমূহ ৰাষ্ট্ৰীয় পৰ্য্য়ায়লৈ যাবৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্য়ায়লৈ যাবৰ বাবে ধনৰাশিসমূহ মুকলি কৰি দিব লাগে আৰু খেলুৱৈসকলৰ সকলো ধৰণৰ সুবিধা প্ৰদানৰ বাবে তেওঁলোকে ধন ৰাশিসমূহ দিব লাগে বুলি ভাবোঁ আৰু যদি মই এই সুযোগসমূহ পাওঁ তেওঁলোকৰ ভাৰতীয় ক্ৰীড়াক্ষেত্ৰখন উন্নত কৰিবলৈ সুযোগ পালে উন্নত কৰিবলৈ চেষ্টা কৰিম আৰু আৰু ভালদৰে মই যাতে মানে খেলসমূহ আগুৱাই যায় তাৰবাবে বিভিন্ন ধৰণৰ অঁ বিভিন্ন ধৰণৰ সহায় কৰিম আৰু খেলসমূহ উন্নত পৰ্য্য়ায়ৰ হ'বৰ বাবে বিভিন্ন ধৰণৰ চেষ্টা কৰিম